আমাৰ ঘৰত বেলেগে আহিলে সাজ বনোৱা হয় পৰম্পৰাগত আমাৰ আহোমসকলৰ পৰম্পৰাগত আমাৰ বিহুত বনোৱা হয় আৰু প্ৰায় থাকেই আমাৰ বিহুৱে বিহুৱে সংক্ৰান্তিয়ে লাগেই আমাৰ প্ৰত্যেকটো বিহুতেই সাজ ৰখা হয় আমাৰ বিহুত সাজ থাকেই সাজ থাকেই পৰম্পৰাগত আমাৰ বিহুত প্ৰত্যেকটোৱে বিহুতেই সাজ সাজ থাকিবই বনোৱা হয় সাজ সাজ বনোৱা হয় তাৰপৰা সাজৰ সাজ ভাতখিনি সিজাই ভাত সিজাই নমাই তাৰপৰা অলপ সময় ঠাণ্ডা হ'বলৈ দিয়া হয় তাৰপৰা ঠাণ্ডা হোৱাৰ পিছত সাজৰ গুটি সানি পেলাই তাৰপৰা ঢাকি দিয়া হয় ঢাকি দি তাৰপৰা ৰাতিটো ঢাকি দিয়া হয় তাৰপৰা অলপ অলপ ঢাকি এদিনমান থাকিবলৈ দি তাৰপৰা বাকেটত বা কিবা বৈয়ামে চৰাইমে ভৰাই থোৱা হয় সাজ তাৰপৰা বিহুত এনেকৈ খাবলৈ দিয়া হয় বিহুত বিহুত মানুহ আলহী আহিলে এনেকৈ বিহুত খাবলৈ দিয়া হয় তাৰপৰা এতিয়া বিহুত চিৰা জলপান মুড়ি দৈ এনেকৈ বনোৱা হয় তাৰপৰা তিলৰ তিলপিঠা তাৰপৰা ঘিলা পিঠা বৰপিঠা ঘৰত বনোৱা হয় তাৰপৰা সান্দহ কৰা হয় সান্দহ কৰা হয় তাৰপৰা আমি আমাৰ এতিয়া বিহুত পিঠা পনা বনোৱা হ'ব তাৰপৰা নাৰিকলৰ লাড়ু নাৰিকল নাৰিকল কিনি আনি চেনি সৈতে ভাজি তাৰপৰা নাৰিকলৰ লাডু বনোৱা হয় তাৰপৰা তাৰপৰা বৰপিঠা বনোৱা হয় চাউল খুন্দি তাৰপৰা চাউল খুন্দি তাৰপৰা তেলত গুৰ দি সানি গুৰে চাউলে সানি পেলাই তাৰপৰা তেল দি বনোৱা হয় তাৰপৰা তিলপিঠা বনোৱা হয় বৰা চাউল খুন্দি তাৰপৰা তিল দি পেলাই তিল দি গুৰ দি বনোৱা হয় তাৰপৰা এতিয়া বিহুত চিৰা তাৰপৰা কৰাই গুড়ি ধান শুকুৱাই তাৰপৰা খুন্দাই ভাজি তাৰপৰা ভাজি তাৰপৰা মিলত খুন্দাই আনি তাৰপৰা জলপানৰ সৈতে দৈ গাখীৰৰ সৈতে খোৱা হয় দৈ গাখীৰৰ সৈতে খোৱা হয় দৈ গাখীৰ দৈ গাখীৰ আমাৰ ঘৰতে বনাওঁ তাৰপৰা চিৰা জল পিঠা পানী পিঠা পনা কিনিব পৰা যায় তথাপিও আমি কেতিয়াবা কিনিও আনো ঘৰত খাবলৈ কেতিয়া বিহুৱে সংক্ৰান্তিয়ে বাৰু থাকেই তেতিয়া ঘৰতে বনাওঁ কিন্তু পিঠা পনা এনেকৈ ঘৰতে বিহুৱে সংক্ৰান্তিয়ে বিহুত বিহুত থাকিবই পিঠা পনা জা জলপান তাৰপৰা সাজ তাৰপৰা এনেকৈ কিনি অনা হয় কেতিয়াবা তাৰপৰা সাজ সাজ আমাৰ বিহু আহোমসকলৰ পৰম্পৰা হয় তেখে আলহী আলহী আহিলে কোনোবা সাজ খাবলৈ দিয়া হয় আৰু ঘৰৰ ৰখা হয় আমাৰ সাজ সাজ সাজখিনি ভাতৰ নিচিনা বনাই ভাতৰ নিচিনা বনাই তাৰপৰা ভাতখিনি কাঢ়ি পেলাই ভাতখিনি উলিয়াই পূৰা সানি ঠাণ্ডা হ'বলৈ দি ল'ব লাগিব তাৰপৰা ঠাণ্ডা দি সাজৰ গুটি সানি তাৰপৰা ঠাণ্ডা হ'লে সানি পেলাই তাৰপৰা ঢাকি থৈ দিব লাগিব ঢাকি থৈ তাৰপৰা ঢাকি থৈ এদিনমান থাকিব দিব লাগিব তাৰপৰা যেতিয়া অকণমান লদা লদা নিচিনা হ'ব তেতিয়া আমি বাকেটত বা বৈয়ামত ভৰাই থৈ দিয়া হয় আৰু আলহী আহিলে তেনেকৈ খাবলৈ দিয়া হয় আৰু পিঠা জলপান চিৰা এতিয়া ধান ৰ'দত দি শুকুৱাই বহাই মেলি পূৰা চিৰা হয় তাৰপৰা কৰাই গুড়ি ধান শুকুৱাই ৰ'দাই ৰ'দাই খুন্দাই মেলি তাৰপৰা আকৌ ভাজি চাউল ভাজি তাৰপৰা আকৌ মিলত খুন্দাই বা ঘৰত ঢেঁকীটো খুন্দি দৈ সৈতে জলপান কৰা হয় জলপান ঘৰতে খোৱা হয় দৈ কেতিয়া দৈ গাখীৰ ঘৰতে বনাওঁ তাৰপৰা কেতিয়াবা কিনিও অনা হয় দৈ গাখীৰ এতিয়া ঘৰত গাখীৰ আছে কাৰণে ঘৰত আমি বনাওঁ কেতিয়াবা আকৌ ঘৰত নাথাকিলে গৰু তেতিয়া মানে কিনি অনা কিনি আনি ঘৰত খোৱা হয় এতিয়া বিহুত তেতিয়া ঘৰত গাখীয়ে খোৱা খাবলৈ পোৱা যাব এতিয়া গৰু আছে নহ'লে আমাৰ কিনিব পৰা গ'লহেতেন কিন্তু আমি কিনি আনি নাখাওঁ কেতিয়াবা খোৱা যায় তথাপি আমি এতিয়া নাখাওঁ তাৰপৰা

পিঠা পনা দৈ চিৰা সান্দহ তাৰপৰা তিলৰ লাড়ু তিল পূৰা শুকুৱাই ৰ'দত খুদি তাৰপৰা গুৰে সৈতে বনোৱা হয় নাৰিকলৰ লাড়ু নাৰিকল নাৰিকল পাৰি তাপা নাৰিকল ৰুকি তাৰপৰা ভাজি চেনিৰ সৈতে নাৰিকলৰ লাড়ু বনোৱা হয় তাৰপৰা নাৰিকলৰ লাড়ু বনোৱা হয় তাৰপৰা তিলৰ লাড়ু তিল খুন্দি পেলাই পূৰা তিল খুন্দি ৰ'দত দি ধুই তিলখিনি ৰ'দত দি ধুই শুকুৱাই ধুনীয়াকৈ খুন্দি তাৰপৰা তিলখিনি ভাজি খুন্দি তাৰপৰা ৰ'দত খুন্দি লাড়ু বনোৱা হয় তাৰপৰা বৰপিঠা চাউল বৰা চাউল চকোৱা চাউল এনেকৈ খুন্দি তাৰপৰা গুৰৰ সৈতে সানি তেনেকৈ বৰপিঠা বনোৱা হয় তিলপিঠা এতিয়া আমাৰ তিলত দিয়া পিঠা এতিয়া তিলখিনি খুন্দি গুৰৰ সৈতে খুন্দি গুৰৰ সৈতে সানি পিঠা খুন্দি পেলাই তাৰপৰাই তেনেকৈ তিল পিঠা বনোৱা হয় ঘৰত আহিলে এতিয়া আলহীক দিব পৰা যাব বিহুত আমাৰ প্ৰায় থাকিবই বিহুত এতিয়া আমাৰ সকলোখিনি বনোৱা হ'ব লাড়ু তিলৰ লাড়ু নাৰিকলৰ লাড়ু তাৰপৰা ঘিলা পিঠা বৰপিঠা তাৰপৰা সেই তেল দিয়া পিঠা তাৰপৰা কৰাই গুড়ি তাৰপৰা চিৰা দৈ জা জলপান সকলোখিনি কৰা হ'ব তাৰপৰা আমাৰ সাজৰ সাজ থাকিবই তেওঁলোকে আলহী আহিলে আমাৰ এওঁলোকৰ লগৰ কোনোবা আহিলে আলহীৰ লগৰ আহিলে বা আলহী কোনোবা আমাৰ দূৰৰপৰা আলহী আহিলেও এনেকৈ আলহী মানে যোন নাহওক যোনেই নাহওক মানে বিহুত আমাৰ সাজ থাকিবই পৰম্পৰাগত আমাৰ আহোমসকলৰ তেখেতৰ আমাৰ মৃত্যু হ'লেও দিবলৈ লাগিব আমাৰ ঘৰত নাখালেও মৃতকক দি মেলি তাৰপৰাহে আমাৰ ঘৰত খোৱা হয় মৃতকক দিবই লাগিব আমাৰ বিহুত মৃতকক নিদিলে আমাৰ নহ'বই মৃতকক দি মেলি তাৰপৰা ঘৰত খোৱা হয় বিহুত আমাৰ ঘৰত সাজ বনোৱাই হয় ঘৰত সাজ নবনালে নহ'ব আমাৰ মৃতকক দিহে ঘৰত খাব পৰা হয় বিহুত তাৰপৰা বিহুত ধুনীয়াকৈ ধুনীয়াকৈ ঘৰ চৰ মোহাৰি তাৰপৰা মৃতুকলৈ সাজ বনোৱা হয় ঘৰ চৰ মোহাৰি তাৰপৰা চাউল চাউল টাউল ধুই ধুনীয়াকৈ তাৰপৰা ভাত পাতি ডাঙৰ চৰু এটা পাতি তাৰপৰা সাজখিনি ভাতৰ নিচিনাকৈ বনোৱা হয় তাৰপৰা ভাতখিনি নমাই ভাতখিনি নমাই অকণমান ঠাণ্ডা হ'বলৈ দি ঠাণ্ডা হ'লত তাৰপৰা ঠাণ্ডা হ'লত তাৰপৰা সেই লাড়ুখিনি সানি পিঠাখিনি সানি পেলাই তাৰপৰা ঢাকি থৈ দিয়া হয় সাজৰ গুটি সানি তাৰপৰা ঢাকি থৈ দিয়াৰ পিছত এদিন বা এদিন বা দুদিন ঢাকি থ'লে তাৰপৰা তাৰপিছত বাকেটত বা বৈয়ামত ভৰাই থোৱা হয় গেলেকীত বা বজাৰ সমাৰ সকলোতে পোৱা যায় পিঠা পনা তথাপিও আমাৰ ঘৰত বনোৱাসকলৰ নিচিনা কেতিয়াও নহয় তেখেতে মেচিন তেখেতসকলৰ হেৰিত বনায় আমাৰ ঘৰতে বনোৱা হয় আৰু চব ঘৰৰে চাউল তেখেতসকলে কিনি মেলি কৰা হয় আমাৰ ঘৰৰ নিচিনা কেতিয়াও নহয় আমি কিনি খাওঁ কেতিয়াবা কিনি খাবলগীয়াও হয় কিন্তু একেবাৰে আমাৰ বিহুতহে বিহুত একেবাৰে কিনি খাবলগীয়া নহয় সকলোৰে আমাৰ আহোমসকলৰ বা যোনবিলাকৰে হ'লেও বিহুত সকলোৰে ঘৰতে পিঠা জা জলপান চব সকলোখিনি থাকে জা জলপান চিৰা দৈ তিলপিঠা লাড়ু নাৰিকলৰ লাড়ু তাৰপৰা তিলৰ লাড়ু তাৰপৰা তেল পিঠা ঘিলা পিঠা বৰপিঠা সকলোখিনি পোৱা যায় সকলোৰে ঘৰে ঘৰে বিহুত বিহুত বিহুত বনোৱা হয় আৰু সকলোৰে ঘৰতে পোৱা যায় বিহুত আমাৰ অঞ্চলত বিহুত পোৱা যায় তাৰপৰা সকলোৱে ঘৰতে বনোৱা হয় চিৰা কৰা হয় তাৰপৰা সান্দহ কৰা হয় সান্দহ ঘৰতে ধান শুকুৱাই তাৰপৰা ধান শুকুৱাই তাৰপৰা ৰ'দত দি ৰ'দত দি মিললৈ নি খুন্দাই খুন্দাই আনি তাৰপৰা জাৰি মেলি ভাজি তাৰপৰা কৰাই কৰি কৰাই বনোৱা হয় তাৰপৰা চিৰা শুকুৱাই মেলি খুন্দাই আনি তাৰপৰা বহাই মেলি চিৰা কৰা হয় আৰু দৈ দৈ টেকেন দৈ ঘৰতে টেকেলীত ভৰাওঁ আৰু কেতিয়াবা কিনিবলগীয়াও হয় তথাপিও আজি এতিয়া গৰু আছে ঘৰতে বনাব পৰা হ'ব দৈ চব ঘৰতে কৰা হ'ব এতিয়া এতিয়া পিঠা পনা বনাবলৈও তেল লাগিব গুৰ লাগিব তাৰপৰা এতিয়া চাউলৰপৰা ধৰি গোটেইখিনি বস্তুৱে দৰকাৰ হ'ব তেনেকৈয়ে বনোৱা হ'ব তেলৰপৰা ধৰি গুড়ৰপৰা ধৰি চেনিৰপৰা ধৰি সকলোখিনি বস্তু দৰকাৰ হয় আৰু এইখিনি বস্তু সকলোৰে ঘৰত এতিয়া বিহুত থাকিবই জা জলপান চিৰা চাউল দৈ দৈ গাখীৰ সকলোতে পোৱা যায় ৰেষ্টুৰেণ্টতো পোৱা যায় ৰেষ্টুৰেণ্টতো পোৱা যায় কিন্তু আমাৰ ঘৰৰ নিচিনা নহয় ৰন্ধা বঢ়া কোনোবা আলহী আহিলেও আমাৰ ঘৰত সাজ চাজ পোৱা যায় বিহু বিহুতহে পোৱা যায় বিশেষকৈ সকলোৰে ঘৰত বনোৱা হয় সকলোৰে ঘৰত বনাই মেলি খোৱা হয় আৰু আমাৰ বিশেষকৈ আমাৰ বিহুত আহোমসকলৰ মৃতকসকলক দি দি মেলি বনোৱা হয় মৃতকক দি মৃতকক দিয়া হয় তাৰপিছতহে আমাৰ ঘৰৰ মানুহে খাব পাৰি মৃতকলৈ আগবঢ়াই তাৰপৰা সাজ খোৱা হয় নহ'লে এনেকৈ ঘৰৰ মানুহে আমাৰ নাখায় আৰু আগবঢ়াইহে আমাক খোৱা হয় তাৰপৰা চিৰা জা জলপান সকলোখিনি ঘৰতে এতিয়া কৰি শুকুৱাই মেলি আহিছোঁ আহি এতিয়া আকৌ ঘৰত বনাবই লাগিব ঘৰত বিহুত জা জলপান সকলোখিনি কৰিব লাগিব